কোনে কৈছে বাৰু হয় নেকি অঁ কিবা হয় হয় হয় অঁ হয় নেকি এতিয়া ' কিমান দিনত মাৰিম বুলি ভাবিছোঁ বাৰু অঁ মইও এতিয়াতো আজি বাৰ তাৰিখ হৈছে নহ্ অঁ মই এতিয়া বেলেগ এটা কাম লৈ আছোঁ নহয় কাম কৰি আছোঁ বাৰু এতিয়া হ'ব বাৰু তেতিয়া মই চেষ্টাটো কৰিম বাৰু কৰিবৰ কাৰণে অঁ হয় নেকি অঁ চাই লাগিব আগত চাই আহিব লাগিব অঁ ৰড চিমেণ্ট কিমান লাগিব সেইটো মই চাই আহিমগৈ বাৰু আজি নোৱাৰিলেও কাইলৈ মান মই বাৰু এপাক গৈ চাই আহিমগৈ হা কিমান লাগিব কি লাগিব মই আপোনাক চাই মেলি আপোনাক লিষ্টটো দি আহিম আৰু আপুনি হাজিৰাটো আজিকালি দেখোন সাতশ টকা এনেকৈ লয় আৰু অঁ মিস্ত্ৰীবিলাকে অঁ তাৰপিছতে আকৌ লগত এজন থাকিব যোগালী অঁ যোগালীজনৰ তেনেকৈ পাঁচশমান টকা আজিকালি লয়ে নহয় পাঁচশ টকাই অঁ অঁ হয় হয় তেনেকৈ কামটো কৰাৰ টাইমত মই গৈ চামগৈ বাৰু কথাকেইটা পাতিমগৈ ভালকৈ অঁ অঁ দাম দৰবিলাক পাতিম বস্তু কিমান লাগিব কেনেকুৱা জেগাডোখৰত তাৰপৰা বাউণ্ডাৰীটো মাৰিব সেইটো অঁ অকল মিস্ত্ৰীয়ে কৰিব পৰা হ'বনে নহয় আৰু বেলেগ মেচিনেৰী কিবা লগাব লাগিব নেকি এনেকৈ সববিলাক চাই ল'ব লাগিব কামটো অঁ সেই তেনেকৈ আৰু হ'ল তেতিয়াহ'লেনে